হেল্ল' এইটো বিদ্যুৎ বিভাগৰ হেল্পলাইন নম্বৰ হয়নে কিয়নো মই লক্ষ্য কৰিছোঁ যে আমাৰ ওচৰ চুবুৰীয়া বিদ্যুৎ মিটাৰ টেম্পাৰিং হৈছে যাৰ ফলত ফুল বিলিং হোৱা দেখা গৈছে কিয়নো আমি ইমান বিদ্যুৎ ব্যৱহাৰো কৰা নাই যিহেতু এতিয়া ঠাণ্ডাদিন আমি এ চিও ব্যৱহাৰ কৰা নাই ফেনো ব্যৱহাৰ কৰা নাই তথাপিও বিদ্যুতৰ মাচুল বহুত বেছি বৃদ্ধি হৈছে যাৰ ফলত আমাৰ অসুবিধা হৈছে সেইকাৰণে মই বিদ্যুৎ বিভাগত প্ৰতিবেদন দাখিল কৰিব বিচাৰোঁ ধন্যবাদ